জীৱনত মূল্য মূল্য বুলি ক'বলৈ সেইবিলাক কামকে মূল্য দিওঁ যিবিলাকৰ পৰা মই সন্তুষ্টি পাওঁ যিবিলাকত মই শান্তি পাওঁ যিবিলাক কৰি ভাল লাগে সিবিলাককে বেছি মূল্য দিওঁঁ কামবিলাক এনেইটো কৰি থাকিব নোৱাৰি জীৱনটো জীয়াই আছো যিহেতু সেইটোত যদি শান্তি নেপাওঁ সন্তুষ্টি নাপাওঁ তে জীয়াই থকা জীয়াইনো কেনেকৈ থাকিম তো সেইবিলাক কামেই কৰিব চেষ্টা কৰোঁ যিবিলাকক যিবিলাক কৰি ভাল লাগে যিবিলাক মনটোৱে বিচাৰে কৰিব নিজৰ পৰিয়ালটো আৰু নিজৰ আপোনখিনিক সদায়ে মূল্য দি আহিছোঁ মূল্য দি থাকিম নিজৰ আপোনখিনি সদায় প্ৰিয় মা দেউতা দাদা বৌ বা বাকী সম্পৰ্কীয় যিখিনি মানুহ সকলোকে মূল্য দিওঁ যেতিয়া কেতিয়াবা বিপদত পৰিম বা বিপদত পৰোঁ সদায় সেইখিনি মানুহে ওচৰত থাকে সেইখিনি মানুহক মানুহৰ বাবেই জীয়াই আছো

সেইখিনিয়ে বাছ নিজৰ প্ৰয়োজনীয়তা বা নিজৰ ভাল লগাখিনিকে মূল্য দি আহিছোঁ